খানা খানাৰ বিষয়ে কিনো ক'ম আৰু ঘৰতটো নাথাকো বৰ্তমান ঘৰত থাকিলেটো বহুত কিবা কিবিয়ে খাব পাওঁ মায়ে ৰান্ধি দিয়া গতিকে এতিয়া হোষ্টেলত থাকোঁ তেজপুৰ ইউনিৰ্ভাচিটীত সৰু সুৰাকে কাম এটা কৰি আছোঁ হোষ্টেলত সেয়ে এতিয়া হোষ্টেলত থাকিব হ'লে কিমান ছোৱালীৰ দায়িত্ব থাকে হোষ্টেলৰ ছোৱালী আৰু আমাৰ ডিউটিটো এনেকুৱা টাইমিং আছে ডিউটিৰ টাইমিংটো এনেকুৱা ন নটাৰ পৰা ষ্টাৰ্ট হয় নাইট ডিউটি নটাত পাব লাগিব গতিকে হোষ্টেলৰ খানাটো কেতিয়াবা নহয় কেতিয়াবা হয় আৰু এনেকুৱা হয় কেতিয়াবা খাবলৈও মন নাযায় সেই কাৰণে নিজে আৰু এতিয়া শাওন মাহ চলি আছে মই ব্ৰত ৰাখিছোঁ গতিকে এতিয়া যি পাওঁ আৰু বুট থাকিলে বুট আলু পিটিকা কৰি খাব পাৰো বা বইল দালি বনাওঁ বা কেতিয়াবা কেচা চব্জি আনি ধুনীয়াকে বনাই কৰি খাওঁ ফ্ৰাই চাই কৰোঁ পটল যেনে জিকা ভোল আজি কচু চচু আছে এতিয়া চিজন যেনেকুৱা তেনেকুৱা চব্জি বা যি পাচলিও থাকে সেই তেনেকেই বনাই কৰি খাওঁ ভাল লাগে আৰু দিনত হ'লে ত' ৰুমত থাকিলেটো একদম ক'বই নালাগে আৰু টেঙা শাকৰ পৰা আৰু ধৰক কিবা কিবি বহুত থাকে আৰু পিটিকা টেঙা কচু এইবিলাক মানে ঘৰ ঘৰৰ পৰা লৈ আহো আৰু ইয়াতো বহুত বিভিন্ন ধৰণৰ শাক পাচলি পোৱা যায় সেয়া বুটলি কৰি আনো তাৰ পিছত বনাই কৰি খাওঁ লগত অকলে নহয় বহুত কেইজনীয়েই খাওঁ কিন্তু ভাল লাগে খাই তেনেকে লগে ভাগে বেছি বিশেষকে টেঙা বুলি ক'লেটো আৰু অকলে খাই টেষ্টিটো নাহেই লগত থাকিবই লাগিব তিনি চাৰিজনী নহ'লে ত' টেঙা খাই লাভ নাই ঠিক তেনেকে কচু ক'লা কচু থোৰ বনালে কেতিয়াবা সেই তেনেকুৱাই হয় লগত তিনি চাৰিজনী হ'ব আৰু আমিটো গ্ৰুপত থাকো ৰুম প্ৰত্যেক এটা এটা ৰুমত দুজনীকে হ'লেও মানে আমি কেতিয়াবা লগ পম হৈ আঠ ন জনীলৈকে বহি যাওঁ ভাত খাবলে ইয়াত খোৱাৰ আমেজটোৱেই বেলেগ ইয়াত টেঙা থাকিব কচু থাকিব পিটিকা থাকিব চাটনি থাকিব বিভিন্ন ধৰণৰ মানে আমাৰ গাঁৱলীয়া সাঁজ এতিয়া গাঁৱলীয়াৰ ঘৰৰ মানে মনত কৰি কৰি সেয়াকে খাব লাগে আৰু আমি এতিয়া বিশেষকে ঘৰতটো নাথাকো এতিয়া হোষ্টেলত আমি তেনেকে যি পাওঁ তাকে বুটলি কৰি খাই বৈ আৰু ফূৰ্তি কৰি থাকোঁ ডিউটি তাৰ মাজত দৌৰা দৌৰিকে ডিউটিলে যাওঁ কেতিয়াবা খাই যাওঁ কেতিয়াবা সময় নহয় কাৰণে লৈ যাওঁ গৈয়ে মানে দহ মিনিটো নৰওঁ খোৱাত কিন্তু ভাল ভোকত থাকিব নোৱাৰি নিজে বনোৱা আইটেম ভাল থাকিলে ৰখিবলৈ ধৈৰ্য্য নাই পূৰা গৈ খাই দিওঁ খাই বৈ তাৰ পিছত আৰু নিজৰ কাম ষ্টাৰ্ট কৰোঁ ডিউটিত কি কি নিয়ম নীতি থাকে সেইবোৰ হোষ্টেলৰ ছোৱালীৰ লগত মানে কথা বতৰা হৈ থাকে তেনেকে আৰু ডিউটিটো কৰি তাৰ পিছত আৰু কেতিয়াবা মাহ শাওন মাহ যোৱাৰ পিছত ভাবি আছোঁ ইফাল সিফালে কিবা ফুৰিব গৈ খোৱাৰ কথা মানে খাবটো লাগিবই আমি ইমানদিন এক মাহ এতিয়া আমাৰ নাইট ডিউটি থাকে চিফটত নাইট ডিউটিত অলপ কষ্ট হয় সেই কাৰণে খোৱাটো ভাল থাকিব লাগিব কষ্ট কৰি এইকেইদিন থাকিম কাৰণ যিহেতুকে মনত সিদ্ধান্ত হ'লো বতৰটোৰ কাৰণে শাওন মাহৰ এই শাওন মাহটো যোৱাৰ পাছত আকৌ খোৱা বোৱাটো নিজকে যতন ল'ম তাৰ পিছত এতিয়া বাহিৰত আছোঁ ঠিক তেনেকুৱাই আৰু ইমান ঘৰৰ নিচিনানো ক'ত পাম নিজে যি পাওঁ ৰান্ধি কৰি মুঠতে বন শাক পাচলি খাই ভাল পাওঁ মাছ মাংসতকে বিশেষকে ভাল লাগে খায়